হয় আমাৰ অঞ্চলত কিছুমান খুহুতীয়া বা কৌতুক কাহিনী আছে সেই কাহিনীবোৰ শুনিলে সকলোৰে হাঁহি উঠিব আমি কেইদিনমান আগত আমাৰ ওচৰৰ দাদা কেইজনমানৰ লগত যেতিয়া কথা পাতি আছিলোঁ তেতিয়া সেই কৌতুকটো ওলাইছিলে এজন মানুহৰ কথা আছে মানে সেই মানুহজন বৰ দুখীয়া আছিলে দুখীয়া তেওঁ মানে বহুত দুখ কৰি থাকে মই ইমান দুখীয়া মোৰ একোৱেই নাই মোৰ দুখ ইমান দুখীয়া কিয় মোক ভগৱানে চকু মেলি নাচায় সেইবুলি ভাবি থাকে সেয়ে সেই ইমান দুখ কৰি কান্দি থকাৰ বাবে বিষ্ণু আৰু লক্ষীৰ মাজত কথোপকথন হৈছিলে তেতিয়া লক্ষীয়ে কৈছিলে যে ইমান দুখত কান্দি আছে মানুহজন তেতিয়া সেই কি কয় কি কয় আপুনি কিবা এটা তেওঁক দান নিদিয়ে কিয় বুলি লক্ষীয়ে বিষ্ণুক ক'লে তেতিয়া বিষ্ণুৱে ক'লে যে মই তেওঁক নিদিয়া একো নাই মই সকলো দিওঁ কিন্তু তেওঁৰ ভাগ্যতে নাথাকে সেই বুলি ক'লে তোমাৰ সন্মুখতে মই এতিয়া বস্তু মানে কিবা এটা দান দিম তেতিয়া তুমি নিজে চাই গম পাবা এতিয়া চোৱা চাই লোৱা বুলি ক'লে বিষ্ণুৱে তাৰপিছত তেতিয়া মানুহজনে যেতিয়া খোজকাঢ়ি গৈ আছিলে তেতিয়া সন্মুখত মানে সোণৰ এটা টোপোলা পেলাই থৈ দিছিলে ভগৱানৰ মানে ভগৱানে তাত থৈ দিছিলে আৰু সোণৰ টোপোলাটো তাৰপিছত সেইটো সময়তে সেই মানুহজনে ভাবিলে যে হেৰিটো কি কয় সোণৰ টোপোলাটো নৌদেখাৰ আগতে ভাবিলে মই ইমানেই দুখীয়া মোৰ অন্ধ হৈ জীয়াই থকাটোৱে ভাল হ'ব নেকি মই অন্ধৰ নিচিনাকৈ এক্টিং কৰি যাওঁচোন বুলি ভাবি পিনে চকু চকুকেইটা মুদি সেই সোণৰ টোপোলাটোকে পাৰ হৈ গুচি গ'ল তেওঁৰ ভাগ্যতে নাছিলে সেই সোণৰ টোপলাটো সেইটো এতিয়া বেলেগ এজন মানুহে পালে আৰু এটা কাহিনী ক'ব পাৰি আৰু এজন ব্যক্তিৰ বিষয় সেই মানুহজনে দেৱীক খুব পূজা কৰিছিলে দেৱীক বহুত পূজা কৰিছিলে তাৰপিছত এতিয়া কলিৰ যুগতহে তেওঁ দেৱীক পূজা কৰিছিলে এদিন দেৱীয়ে সেই তেওঁৰ ভ ভক্তি মানে বুজি ভক্তিত আকুল হৈ তা তেওঁ সাক্ষাৎ সেই মানুহজনৰ আগত ওলাই দিলে তাৰপিছত তেতিয়া মানে দেৱীয়ে ক'লে যে তোমাক এতিয়া কি লাগিব তোমাৰ পূজাত মই সন্তুষ্ট হৈছোঁ তোমাক এতিয়া কি লাগিব সেই বুলি ক'লে তেতিয়া তেওঁ মানুহজনীয়ে কৈছে মই আপুনি সঁচাকেই দেৱীনে মই আপোনাক বিশ্বাস কৰিব পৰা নাই আপুনি দেৱী হয়তো সেনেকৈ প্ৰশ্ন কৰিছে তেতিয়া মানে দেৱীজনীয়ে কৈছে তোমাক মই এটাই প্ৰমাণ দিম তেতিয়া তুমি বিশ্বাস কৰা নকৰা সেইটো তোমাৰ কথা তেতিয়া সেই দেৱীজনে তেনেকে কোৱাৰ কাৰণে বিশ্বাস নকৰি মানুহজনে ক'লে যে আপুনি মোক প্ৰমাণ দিবলৈ আপুনি নাইকিয়া হৈ দেখাওক বুলি ক'লে তেতিয়া দেৱীজনীয়ে কৈছিলে যে এবাৰেই প্ৰমাণ দিব সেই তেতিয়া মানে দেৱীজনীয়ে নাইকিয়া হৈ দেখালে তেওঁৰ সন্মুখতে তাৰপাছত তেওঁ দেৱীক বিচাৰি আকুল হৈ আছিলে দেৱীক ক'ত সবতে বিচাৰিলে দেৱীক দেখা নাপালে যেতিয়া আহিছিলে তেতিয়া গুৰুত্ব মানে বুজি নাপালে যেতিয়া গুচি গ'ল তাৰপাছত বুজি পাই বিচাৰি ফুৰিছিলে